হয় কাৰণ মই নিজে নিজেতু নিজে যি নহওঁক এজন ফুটবল প্লিয়াৰ হয় মই তাৰ কাৰণে ফুটবল খেলাৰ কাৰণে বহুতখিনি সুবিধা পাইছোঁ কাৰণ আচাম পুলিচৰ দৌৰাই হওঁক দৌৰিবলৈ সুবিধাও হয় খেল খেলি থকাৰ কাৰণে নিজৰ হেল্থটোও ভাল থাকে জাগাও ঘূৰিব পাইছোঁ বহুত লগৰ লগ পাইছোঁ এনেকুৱা ভাল ভাল ফিল্ডত গেম খেলিছোঁ তেনেদৰে বহুতখিনি বিকাশ ঘটাব পাৰে এনেকৈ